মই এযোৰ ফুলি লৈছিলোঁ ফুলিযোৰ ইমানেই বেয়া পাথৰ এৰা লকটো নাই আকৌ ৰঙো ডেমেজ মানে বহুত বেয়া ফুলিযোৰ মই কাকো মানে নকওঁ যে ফ্লিপকাৰ্টৰ পৰা এনেকুৱা ফুলি লওক বুলি বহুত বেয়া আহিছে মই বহুত বেয়া পাইছোঁ মই আৰু কেতিয়াও ফ্লিপকাৰ্টৰ পৰা কাণফুলি নলওঁ